অঁ মই অৰুণা চলিহাই কৈছোঁ এই মই

সিহঁতৰ অকণমান হেৰি হৈছে আমাৰ যিটো মানুহৰ স্কেবিজ হয় তেনেকুৱা ধৰণৰ এটা হৈছে গুটি গুটি হয় গাত খজুৱাই থাকে

হয় মেকুৰী মেকুৰী

হয় হয় হয় হয় সেইখিনিয়েই বহুত জৰুৰী হয়

ঠিক আছে অ এটা কুকুৰো আছে হয়